অ আলিদা নিকি বাৰু

মই আপোনাৰ পাঁচ বিঘামান হয় হয় নাই মুকলি মুকলিয়ে মুকলিয়ে পানী জমা নহয় নহয় ওখয়ে আছে

মানে হয় নহয় যোন মানে যোনটোৱে ভাল হয় সেইটোৱে ল'ম বুলি ভাবিছোঁ আৰু হয় হয় হয় হয়

হয় হয়

হয় হয়

ওম হু হয় হয় হয় ঠিক আছে ঠিক আছে ঠিক আছে অ অ ঠিক আছে দিয়ক ওম